উৎপল সোণোৱাল নেকি অ মানে আপোনাৰ খেতিৰ কথা মই ভালকৈ শুনিছিলোঁ মানে আপোনাৰ খেতিত বোলে বহুত ভাল ভাল শস্যৰ ফল মূলৰ উৎপাদন হয় অ মানে এতিয়াতো বজাৰত দেখিছেই আপোনাৰ হওক জাহাজী কলৰ কিমান দাম পৰি আছে ইফালে কবি বীত আদি বহুতৰ উৎপাদনটো মানে কমি গৈছে কিন্তু বাঢ়ি গৈছে ন' এতিয়া মানে আপুনিতো শাক পাচলি বহুত ভাল খেতি কৰে এতিয়া মানে এই কবি বীত মটৰ আলু এইবিলাকৰ মানে এনে দামবিলাক কেনেকৈ হৈছে ক'ব পাৰিব নেকি অ

অ হেৰি মানে এতিয়া কথা হ'ল কি মইতো কুইণ্টল কুইণ্টল হিচাপত বস্তু নিম মানে মোৰ ডাঙৰ মানে পাইকাৰী হিচাপত বজাৰ আছে সেইকাৰণে মানে এতিয়া কথা হ'ল কি আপুনি মোক কবিটো বিশ টকা কৈছে ন' ওঠৰ টকাকৈ দিব পাৰিব নেকি মানে এক কুইণ্টেল মান নিব আছিলে

এতিয়া আপুনি মোক দৰ দাম কওক আজিতো আজি আপোনাৰ বৃহস্পতিবাৰ অহা দেওবাৰে মই যাম হ'ব নাই

অ অ হ'ব দিয়ক ঠিক আছে মই দিয়ক তেন্তে দেওবাৰে ৰাতিপুৱা ছটা বজাতে পামগৈ গাড়ীতে যাম অ অ ঠিক আছে দিয়ক অ অ ঠিক আছে দিয়ক অ